হেল্ল' হয় হয় অঁ হয় মই আপোনাৰ তাৰমানে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা ক'লোঁ হয় অ' আপোনাৰ পৰা খেতিৰ বিষয়ে দুটামান কথা জানিবৰ বাবে কল কৰিলোঁ হয় হয় বৰ্তমান আপোনালোকৰ তাত এনে কি কি খেতি কৰা হৈছে হয় হয় হয় অ' আপোনাৰ ধান খেতিটো কেনেদৰে কৰা হয় আপোনালোকৰ কি পদ্ধতিত কৰা হয় অলপ ক'ব পাৰিব

হয় হয় আপোনাৰ এই ধান খেতিটো আপোনাৰ ব্যৱসায় মাজলৈ নিব পাৰি নেকি বা অৰ্থনৈতিকভাৱে আপোনালোকে টকা পইচাৰ ক্ষেত্ৰত বা বজাৰৰ ক্ষেত্ৰত আপোনালোকৰ কিবা আছে নেকি বা কিবা প্ৰচেষ্টা বা মানে আপোনালোকে বজাৰৰ ক্ষেত্ৰত ধান খেতিসমূহৰ যিবিলাক বীজ পোৱা যায় সেই বীজবিলাক ব্যৱহাৰ কৰে নেকি বজাৰৰ ক্ষেত্ৰত বা বজাৰলৈ উলিয়াই নিয়ে নেকি

হয় হয় আপোনাৰ ধান খেতি এনে আপোনালোকে আপোনালোকে বৰ্তমান এনেই কি কি ধানৰ প্ৰজাতি মানে আপোনালোকে খেতি কৰে কাৰণ আজিকালি বহু ধান লুপ্ত প্রায় হোৱা দেখে দেখা যায় তেনেকুৱা তেনেক্ষেত্ৰত আপোনালোকে পুৰণি কি কি ধানৰ খেতি মানে বৰ্তমান সময়ত কৰে হয় হয় হয় আপোনাৰ আপুনি যিহেতু ক'লে ধান খেতি বাহিৰে আপুনি বাকী বেলেগ খেতিও কৰে বেলেগ আপোনালোকে বৰ্তমান বতৰৰ লগতে বতৰৰ সৈতে হেৰি কৰে এতিয়া বৰ্তমান সময়ত ঠাণ্ডা যিটো দিন এতিয়া কি কি খেতি আপোনালোকে কৰিছে হয়

হয় হয় অ' হয় হয় অ' আপুনি যিসমূহ বস্তু খেতি কৰি আপুনি বিকিছে আপুনি তাৰপৰা ভাল লাভ পাইছে হয় হয় তথাপিও আপোনাৰ নিজৰ কষ্টৰ মূল্যটো পাইছেনে বজাৰত

হয় হয় হয় আপুনি খেতিটো আপুনি প্ৰফেশচনেল হিচাপে বা আপুনি ডাঙৰকৈ ফাৰ্ম কৰিব নিবিচাৰে নেকি হয় হয় অঁ তেনেকৈ কৰিলে যথেষ্টখিনি ভালো হয় আপুনি অকল খেতি কৰে নে আপুনি বেলেগ ধৰণৰ কিছুমান মাছ পোহা বা কিবা সেইবিলাকো আচলতে এগ্ৰিকালচাৰৰ ভিতৰতে সোমাই থাকে

অঁ মাছ আপোনাৰ এনেই কি কি মাছ মেলিছে

হয়

হয় হয় ঠিকে আছে বাকী আপোনাৰ গৰম দিনত আপোনাৰ কি কি খেতি কৰা হয় মানে শস্য যিবিলাক যেনেকৈ আপুনি ক'লে ৰঙালাও জাতিলাও কৰিছোঁ তেনেদৰে গৰম দিনত আপোনালোকৰ ফালে কি কি খেতি কৰিব পাৰি হয় হয় হয়

হয় অঁ আপুনি জৈৱিক সাৰ ব্যৱহাৰ কৰিয়ে কৰে খেতি হয় অঁ হয় যদি আপোনাৰ যিবিলাক আপুনি খেতি কৰে সেই খেতিসমূহত যদি আপোনাৰ পোক পতংগ ধৰে বা পোক পতংগ অনিষ্ট কৰে তেনেক্ষেত্ৰত আপুনি কি পদক্ষেপ গ্ৰহণ কৰে

হয়

হয় হয় অঁ আপুনি বৰ্তমান সময়ত খেতি কৰাটো কিমানখিনি গুৰুত্বপূৰ্ণ বুলি ভাবে বা আমাৰ অসমখনত খেতি কৃষি ক্ষেত্ৰত পিছ পৰি গৈছে নেকি লাহে লাহে আপুনি অঁ কি অনুভৱ কৰে সেইটো বিষয়ে অলপ জনাব নেকি

হয় হয়

হয় হয় হয় অঁ বুজি পাইছোঁ আপুনি কি কথা ক'ব বিচাৰিছে আচলতে বৰ্তমান যুৱ যুৱ প্ৰজন্ম বা নৱপ্ৰজন্মই চাকৰিমুখী বা ব্যৱসায়মুখী হৈ পৰিছে তেনেক্ষেত্ৰত বহু মাটি পৰি থকা দেখা পোৱা যায় যিহেতু মই ৰিছাৰ্চ স্কলাৰ হয় আমি সকলো বস্তু আচলতে চাওঁ বা নিৰীক্ষণ কৰোঁ তেনেক্ষেত্ৰত পৰ্যবেক্ষণ কৰোঁ কৰোতে বহুত ঠাইত দেখা যায় আপোনাৰ মাটিবিলাক পৰি গৈছে বা সকলো ল'ৰা ছোৱালী চাকৰিমুখী হোৱা ফলত খেতিৰ বিষয়ে বা খেতিৰ ক্ষেত্ৰত অলপ পিছ পৰি গৈছে তেনেক্ষেত্ৰত আপুনি কেনেধৰণে পদক্ষেপ গ্ৰহণ কৰিলে বা কেনেদৰে কি কৰিলে বৰ্তমান যুৱ প্ৰজন্মই খেতিৰ প্ৰতি আগ্ৰহী হ'ব বুলি আপুনি ভাবে

হয়

হয়

হয় হয় ধন্যবাদ ছাৰ আপুনি গোটেই কথাখিনি ইমান ভালকৈ সুন্দৰকৈ বুজাই দিয়াৰ বাবে হয় হয় নিশ্চয় ধন্যবাদ